হেল্ল' হেল্ল'

অঁ কওক বাইদেউ অঁ হয় অঁ অঁ কি কিনিব

অঁ কি কি লাগিব আপুনি কওক অঁ অঁ

অঁ অঁ অঁ আছে বন্ধাকবি অঁ মটৰো আছে কেচাঁ মটৰ অঁ হ'ব

অঁ আলু আলু বিছ টকাকৈ কেজি আৰু মটৰ চল্লিছ টকা কেজি আৰু বিলাহী ত্ৰিছ টকাকৈ কেজি বেচি আছোঁ এতিয়া ৰঙালাও এক কেজিত চল্লিছ টকা

নহয় বাইদেউ এইকেইদিন এনেকেই বেচি আছোঁ ইমান দামতে বেচি আছোঁ সবকে দাম বাঢ়িছে ন বাইদেউ নহয় সেইটো আপোনাৰ অঁ আপুনি আহিলে পিছত দামটো কমাম আপুনি কিমান কেজিকৈ লয় তেতিয়া আৰু পাঁচ দশ টকাকৈ কমাম আকৌ নহয় নহয় কমাম আপুনি কিমান কেজি ল'ব আপুনি অঁ ঠিক আছে দিয়ক বাইদেউ হ'ব তেতিয়াহ'লে ত্ৰিছ কেজিতে অঁ অঁ ঠিক আছে হ'ব অঁ অঁ অঁ ঠিক আছে অঁ ঠিক আছে হ'ব বাইদেউ অঁ ঠিক আছে দিয়ক বাইদেউ